অঁ কোনে কৈছে হেল্ল' অঁ কওকচোন কওকচোন ছাৰ

অঁ অঁ ঠিক আছে অঁ ঠিকে আছে মইও ভাবিছোঁ বাৰু এনেকে আমি আগত পঢ়ি যোৱা এই কোনোবা হেৰিৰ লগত ষ্টুডেণ্টৰ লগত কিবা এটা আমিও হেৰি কৰিম বুলি

গাইছিলোঁ গাইছিলোঁ

কিতাপ দিম বুলি ভাবিছে ন অঁ অঁ কৰিব লাগিব হেৰি ঠিক আছে ঠিক আছে ধন্যবাদ যাম

ঠিক আছে ছাৰ মই গৈ আছোঁ এদিনতে দুই এদিনতে